আমাৰ অঞ্চলৰ ওচৰে পাজৰে পশু চিকিৎসালয় আছে যদিও মাজুলীত পশু চিকিৎসালয় তিনিখন আছে কমলাবাৰীত ৰতনপুৰ আৰু দক্ষিণপাটত কিন্তু ইয়াৰ উপযুক্ত চিকিৎসক নাই বাৰিষা হ'লে ইয়াত গৰু ম'হ ছাগলী পিছত বাৰিষা হৈ যোৱাৰ পিছত বেমাৰত পৰে কিন্তু ইয়াৰ পশু চিকিৎসক এজনো পাবলে নাই পাবলে নাই কিন্তু অসম চৰকাৰে ইয়াৰ পশু চিকিৎসালয় পশু চিকিৎসক পশু চিকিৎসালয়কেইখনত যথা যথাসম্ভৱযোগে কেইজনমান চিকিৎসক দিব লাগে আৰু ইয়াৰ বাৰিষা হৈ যোৱাৰ পিছত ইয়াৰ ভেকচিনৰ ব্যৱস্থাও সুবিধা ভেকচিনৰ ব্যৱস্থা কৰি দিব লাগে ইয়াৰ গা ছাগলী গৰু বেমাৰ হ'লেও ইয়াত পাবলৈ ডক্টৰ এজনক বিচাৰিবলৈ হ'লেও বহুত দূৰ যাবলগীয়া হয় ইয়াৰ ফোনৰ যোগেতো মাতিলে অহাৰ ব্যৱস্থা নহয়েই নিজে গৈ মাতিলে গৈ পিছদিনা বা দুদিনৰ পিছতহে ঘৰত আহি উপস্থিত হয় তাৰ পাছতো কিন্তু ঘৰৰ পৰা ফোন কৰি থাকিবলগীয়া পৰিস্থিতি হয় সেয়েহে মই অসম চৰকাৰক দাবী জনাম যে অসম মাজুলীৰ পশু চিকিৎসালয় কেইখনত কেইজনমান চিকিৎসক দি মাজুলীৰ বাবে চিকিৎসা চিকিৎসক কৰ্মী কেইজনমান নিয়োজিত কৰিব লাগে